প্ৰতিটো বস্তুৱে ভাল বেয়া দুটা দিশ আছে কাৰণ ভালটো থাকিলে বেয়াটো থাকিবই মোবাইলৰ কথাটোৱেই ধৰকচোন মোবাইলটোৱে ভাল যিমান বেয়াও সিমানেই কাৰণ আজিকালি মোবাইলটো মানে কিমান ক্ষতিকাৰক কাৰণ এটা মোবাইলে মানুহে হাতত হেডফোন মানে কাণত হেডফোনডাল লগাই লৈ সেই গান শুনি থাকে সেই গান শুনি থাকিলে মগজুটোৰ কাৰণেও বেয়া আৰু কাণৰ কাৰণেও বেয়া আ আকৌ গে'ম আজি আগৰ ল'ৰা ছোৱালীয়ে খেলা ধূলা গোটেই ল'ৰা ছোৱালীয়ে গোট খাই খেলা ধূলা কৰে আজিকালি ল'ৰা ছোৱালীয়ে খেলাটো বাদেই দিছে কাৰণ মোবাইল লৈ গে'ম খেলিব ল'লে অনলাইন গে'ম ফ্রী ফায়াৰ কিবাকিবি তেনেকুৱা বহুতো গে'ম ওলাব ল'লে আগৰ মানে ইঘৰ সিঘৰ যোৱাটো মৰম চেনেহটো বেছি আছিলে আজিকালি মোবাইলৰ যুগত ইঘৰ সিঘৰত যোৱাটো মৰম চেনেহবোৰ কমি গৈছে কাৰণ ফোন এটা কৰি পটককৈ মাতি দিয়ে গুচি আহে সেইটো কাৰণেও মৰম চেনেহখিনি কমি গৈছে আৰু ঘড়ী মোবাইল হোৱাৰ পা আমাৰ ঘড়ীবোৰৰ হেৰিটো কমি গৈছে কাৰণ মোবাইলতে টাইমটো চাব পাৰে কাৰণে মানুহে ঘড়ী ব্যৱহাৰটো খুব কমকৈ কৰিব লৈছে আৰু মানে মোবাইলটো ব্যৱহাৰ মানে সৰু সৰু ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত কিমান বেয়া এটা হৈছে কাৰণ মোবাইল এটা লৈ এনি টাইম বহি থাকিবলৈ বিচাৰে পঢ়া শুনা কৰিবলৈ মন নকৰে কাৰণ আজিকালি বা শুবলেই হওক গান এটা লগাই খাবলৈ হওক ল'ৰা ছোৱালীয়ে মোবাইলটো হ'লেহে মানে প্ৰত্যেকটো কাম কৰিব পাৰে খোৱা শুৱা আদি অনেক কাম মোবাইলৰ যোগেদিহে কৰিব লয় প্ৰত্যেকটো কাম কৰিবলৈ মানে মাত্ৰ মোবাইল লাগেই মোবাইলটো ভাল যিমান বেয়াও সিমান কাৰণ পইচা পঠিওৱাটো এটা ভাল মানে আপোনাৰ গুগল পে' কৰি পেলাই ইফালৰ পৰা সিফালে পইচা পঠিয়াতো সিমান বেয়া নহয় সেইটো বাৰু ভালেই কাৰণ প মোবাইলটো ব্যৱহাৰ কৰিব জানিলে ভাল যদি ব্যৱহাৰ কৰিব তাক নাজানি এনিটাইম অইন ভালটোও নাচাই যদি বেয়াটো চাই থাকে সেইটো মানে মানুহৰ কাৰণে বহুত বেয়া আৰু মোবাইলটো ব্যৱহাৰ সদায় মানুহে জানিব লাগে আজিকালি সৰু ল'ৰা ছোৱালীক মাক দেউতাকে প্ৰত্যেকেই মোবাইলটো এৰি দিয়ে কিন্তু মোবাইলটো তেনেকৈ এৰি দিব নালাগে মোবাইলটো এৰি দিলেই ল'ৰা ছোৱালীখিনি ধ্বংস পথলৈ গুচি যায় কাৰণ মোবাইল এটা লৈ যদি এনিটাইম চাই থাকে তেওঁ চকুৰ দৃষ্টি শক্তিখিনিও কমি গুচি যায় আৰু মোবাইল এটা দি যদি আপুনি বহি থাকিবলৈ কয় সেই ল'ৰা ছোৱালীটো ঘণ্টা ধৰি ঘণ্টা বহি থাকিব কিন্তু মোবাইলটো নিদিয়াকৈ যদি আপুনি থাকে তেতিয়াও সেইখিনিত বহি সি নাথাকে কাৰণ মোবাইলটো লৈ থাকিবলৈ পালেহে সি বহি থাকিব ঠিক তেনেকুৱাখিনিৰ কাৰণে ল'ৰা ছোৱালীখিনি বহুত মানে মানুহখিনিও এলেহুৱা হৈছে আগৰ মানুহে যিটো কাম মানে কৰিছিলে তেনেকৈ নকৰি আজিকালি মোবাইলৰ যুগতে কৰিবলৈ ল'লে